মই আপোনাৰ লখিমপুৰৰ পৰা কৈছিলোঁ অঁ লখিমপুৰ লখিমী ষ্ট'ৰ হয়নে হয় মোৰ মানে আপোনাৰ অহা জুলাই মাহৰ পোন্ধৰ তাৰিখে মোৰ ভণ্টিৰ বিয়াখন আছিল অঁ তাৰ বাবে আপোনাৰ অলপ বস্তু ক্ৰয় কৰিবলগীয়া আছিল অঁ আপোনাৰ হয় আপোনাৰ মোৰ ডিচপজেল বাটি গিলাছ ডিছ লাগিব আপোনাৰ এহেজাৰ মানুহৰ বাবে আৰু লাগিব আপোনাৰ আলু দুবেগ লাগিব আপোনাৰ দালি দিব দুবেগ মানেই দিব আৰু আপোনাৰ পিঁয়াজ পিঁয়াজ দুবেগমানেই দি দিব আৰু আপোনাৰ হয় হয় হয় ঠিক আছে বাটি হয় অঁ ঠিক আছে ভালেই তেন্তে

হয় হয় মোক এতিয়া প্ৰয়োজন হৈছিলে আপুনিও যদি ইমান অলপ ৰেহাই দিম বুলি কৈছে যেতিয়া আপোনাৰ মাৰ্কেটৰ পৰাই আনিম বুলি ভাবিছোঁ

অঁ হয় মোৰ

হয় হয় ঠিক আছে তেন্তে আপোনাৰ এড্ৰেছটো মই আপোনাক জনাই দিছোঁ অঁ আপোনাৰ মোৰ এড্ৰেছটো হৈছে লখিমপুৰ জিলাৰ এই নৰাগাঁও বুলি কয় নৰাগাঁও শিৱ মন্দিৰটোৰ পৰা অলপ আধা কিলো কিলোমিটাৰমান আহিয়ে মোৰ ঘৰ পায় অঁ আপুনি নিপু শইকীয়া বুলি ক'লেই আপোনাৰ মই এইকণত ওলাই যাম

হয় মই এইটো নাম্বাৰেই ব্যৱহাৰ কৰোঁ মোৰ আপোনাৰ বিয়াখন পোন্ধৰ তাৰিখে আছে জুলাই তাৰ আগদিনাখনিয়ে আহি দিলেই ভাল পাম অঁ হয় ঠিক আছে দিয়ক তেন্তে আপোনাৰ অঁ অঁ হ'ব